দুই জুন দুহেজাৰ তিনি আৰু এঘাৰ অগষ্ট দুহেজাৰ এঘাৰ তাৰ পিছত দুই জুন দুহেজাৰ সোতৰ ওঠৰ মে' দুহেজাৰ সোতৰ এক জানুৱাৰী দুহেজাৰ বাইছ